এই গাড়ী ছাৰ্ভিচিঙলৈ নিবলৈ ছাৰ্ভিচিঙলৈ নিব গাড়ীখন অনা আজি এক ডেৰ মাহ হৈছেহে ছাৰ্ভিচিঙৰ বোলে তাৰিখ আহিলে ফোন কৰিছে গাড়ীখন ছাৰ্ভিচিঙলৈ ছাৰ্ভিচিঙলৈ পাইছে ম'বিলটো বোলে বদলি কৰিবলৈ আৰু নতুন গাড়ী আনিছিলোঁ আজি এমাহ ডেৰ মাহ কিমানো চলিছে মবিলটো বদলি কৰিব হ'লেই নে যদি ম'বিলটোৱে বদলি ক'ব তেহেঁতি এই ডিলাৰতে পুৰণা ম'বিলটো ভৰাই দিয়ে নেকি অলপ দিন চলিবৰ কাৰণে কি যে হ'ব বুজিছেনে গাড়ী লোৱাও এটা মহা বিপদ এই বোলে আজি ছাৰ্ভিচিঙত আমুকটো কৰি দিব লাগে এই ছাৰ্ভিচিঙত আমুকটো কৰি দিব লাগে এই ছাৰ্ভিচিঙত বোলে এইটো কি হ'ল সেইটো কি হ'ল আপোনালোকে গাড়ী বেছি চলাইছে এই গাড়ীটো মবিলটো বেছি খাইছে এই গিয়ৰটো কি হৈছে বিয়েৰ কইলটো দেখোন শুকাই গ'ল এনেকৈ এখন গাড়ী লোৱাতকৈ দেখোন নোলোৱাই ভাল এতিয়া কিছুমানৰ গাড়ী দেখোন একদম লৈ ফুৰে বতাহৰ দৰে ঘূৰি ফুৰে আমাৰবোৰৰ গাড়ী দেখোন ছাৰ্ভিচিঙত দেখুৱাই আনিবা মেকানিকক দেখুৱাই আনিবা তেওঁ লৈ যাবা ঘেক ঘেক মাৰিব নতুন গাড়ীতো লৈ যাবা ঘেক ঘেক মাৰিব কেনেকৈ নো চলায় কি নো কৰে কি নো হ'ব এইবোৰৰ পা দেখোন উপায় নাই ভাল ছাৰ্ভিচিঙত এতিয়া গেৰেজত নি পেলাই নি এবোৰ ঠিক নকৰিলে এই গাড়ী চাৰি এইবোৰ চব কাবাৰিক দিবগৈ লাগিব